অঁ হেল্ল' বাইদেউ এই আপোনাৰ দোকানৰ পৰা মাংস যে আনিছিলোঁ আজি এই বৰ বেয়া মাংস দিলে আপুনি অঁ

অঁ ইমান গোন্ধাইছে বেয়া বেয়া তাতে সেইখিনি মাংসটো এতিয়া আমি খাব নোৱাৰোঁ কেনেকৈ খাম আৰু ইমান পইচা দি আনিছোঁ

অঁ অঁ নহয় এতিয়া মাংস অঁ ঠিক আছে হেৰি আৰু ইমান বেয়া মাংস খাব নোৱাৰোঁ নহয় নহ'লে অঁ অঁ ঠিক আছে মই তেতিয়া হেৰি মাংসখিনি এতিয়া অলপ দেৰি পিছত হেৰি লৈ যাম আপুনি বেলেগ মাংস দিব আপুনি দোকান কেতিয়া খুলিব বাৰু হয়নি অঁ অঁ অঁ অঁ ঠিক আছে হ'ব দিয়ক

অঁ ঠিক আছে বেয়া নাপাওঁ বাৰু মানুহৰ এনেকুৱা কেতিয়াবা হৈয়ে যায় অঁ ঠিক আছে অঁ অঁ হ'ব দিয়ক অঁ ঠিক আছে হ'ব অঁ